আমাৰ ইয়াত সপ্তাহিক শনিবাৰে বজাৰ দুখন বহে নগা বজাৰ আৰু আঠখেল বজাৰ নগা বজাৰত বহুত মানুহ হয় পাহাৰৰপৰা মানুহ অহা হয় পাহাৰৰ মানুহে আলু কচু আদা এইবিলাক আনে পাহাৰৰ বহুতো বস্তু লৈ আহে সেইবোৰ অলপ কম দামত পোৱা যায় আঠখেল বজাৰত বহুত বস্তু পোৱা যায় যেনে কাপোৰ কাপোৰৰপৰা আদি কৰি কাপোৰ আকৌ এইবোৰ যি যি বস্তু দৰকাৰ হয় শাক পাচলি সেইবিলাক পোৱা যায় তাত আগত বস্তুবোৰ কম দামত পোৱা গৈছিলে এতিয়া অলপ মানুহ বেছি হোৱা কাৰণে দামটো অলপ বেছি হয় তাত আঠখেল বজাৰত বহুতো দূৰৰ দূৰৰপৰা মানুহ আহে যি যি বস্তু বিচাৰে সেই বস্তুকে পোৱা যায় বহুতো বস্তু পোৱা যায় যেনে এইবোৰ ঠাণ্ডা দিনত এতিয়া গৰম কাপোৰ ওলে গোঁঠা কিছুমান মানুহ আহে দূৰৰ দূৰৰপৰা নিজে গাঁঠি গাঁঠি আনে যেনে চুৱেটাৰ শ্বল মোজা সৰু ল'ৰা ছোৱালী কাৰণে টুপি হাইনেক এইবিলাক বস্তু আনে পোৱা যায় তাত চব বস্তু তাত পোৱা যায় মানুহে বহুত দূৰ দূৰৰপৰা তাত সপ্তাহৰ কাৰণে বজাৰ কৰিবলৈ যায় ইয়াৰপৰা অলপ আমাৰ ইয়াৰপৰা অলপ দূৰ হয় আঠখেল বজাৰলৈ প্ৰায় তাত বহুত মানুহ দূৰৰ দূৰৰপৰা আহে বস্তু লৈ যায় কিছুমান আহে বস্তু বিকিবৰ কাৰণে কিছুমান আহে নিবৰ কাৰণে ওলৰ বহুত বস্তু ধুনীয়া ধুনীয়া এইবিলাক টেবুল ক্লথ এইবিলাক আকৌ চুৱেটাৰ মোজা পি হাইনেক সৰু ল'ৰা ছোৱালী এইবোৰ পোৱা যায় দামটো অলপ সেইবিলাকত বেছি লয় দূৰৰ দূৰৰপৰা মানুহ আহে পাহাৰৰপৰাও তাত মানুহ আহে ঝাৰু লৈ আহে পাহাৰৰপৰা আলু কচু তাতো পাহাৰৰপৰা আনে পাণ আনে তামোল পাহাৰৰপৰা এইবিলাক বহুত আৰু পাহাৰীয়া বস্তু আনে ল'বপৰা যায় তাত গ'লে মানে ডাঙৰকৈ অলপ তাত বজাৰ বহে আঠখেল বজাৰত দূৰৰ দূৰৰপৰা মানুহ যায় তাত চব বস্তু কিনিবপৰা যায় অলপ শাক পাচলি এইবিলাক অলপ কমটি দামত পোৱা যায় কাপোৰো অলপ কিছুমানবোৰ দাম কিছুমানবোৰ কমটি ৰেটত পোৱা যায় জোতা চেণ্ডেল কাপোৰ এইবিলাক পোৱা যায় নাগাবজাৰতো এইবিলাক পোৱা যায় পাহাৰৰপৰা তালু ঝাৰু আনে পাণ তামোল কচু আদা এইবিলাক পাহাৰৰ বস্তুবোৰ আনে পাহাৰৰপৰা অনা বস্তুবোৰ খায়ো ভাল লাগে ল'বলৈয়ো মন যায় বস্তুবিলাক অলপ মানে তাৰপৰা অনাবিলাক ভালো খাবলৈয়ো ভাল হয় অমিতা আনে কোমোৰা নগা কোমোৰা বুলি কয় কোমোৰা আনে আৰু বহুত বস্তু কিবাকিবি আনে পাহাৰৰপৰা মানুহ আহে এই পাহাৰৰপৰা মানুহ সেয়াৰপৰা বিকিবলৈয়ো আহে কিছুমান ল'বলৈয়ো আহে ইয়াৰপৰাও লৈয়ো যায় আকৌ ইয়াৰপৰা আহে বিকিবলৈ সেহেঁতি